প্ৰত্যেকজোপা উদ্ভিদৰে কিছুমান নিজা নিজা বৈশিষ্ট্য আছে যাৰ জড়িয়তে তেওঁলোকে বিভিন্ন ঋতুত তেওঁলোকে জীয়াই থাকিব পাৰে বসন্ত ঋতুৰ সময়ত যে যিহেতু প্ৰচুৰ পৰিমাণে বৰষুণ হয় গতিকে এই সময়ছোৱাত গোটেই প্ৰকৃতিৰ গছ গছনিবিলাক ধুনীয়াকৈ হাঁহিমুখে ফুলি উঠে হাঁহি মুখে ফুলি উঠে আৰু তেওঁলোকে ন কুঁহিপাত মেলে আৰু এই বৰষুণৰ পৰ্যাপ্ত পৰিমাণে বৰষুণে পানী পায় যাৰ ফলত তেওঁলোকে লহ্ পহ্কৈ বাঢ়ি উঠে সাৰ পানী পায় উঠি কিন্তু আকৌ শীত ঋতুৰ সময়ত যিহেতু মানে বতৰটো খৰাং হৈ যায় বৰষুণৰ পৰিমাণ কম হয় গতিকে এই সময়খিনিত আমি এই উদ্ভিদসমূহক যথেষ্ট পৰিমাণে পানী দিব লাগে যাতে তেওঁলোকে এই গছবিলাক যাতে তেওঁলোক মৰি নেযায় তেওঁলোক বাচি থাকে সাৰ পানী দিব লাগে আকৌ যদি আমি গছ গছনিবিলাক যদি টাবত ৰুওঁ তেতিয়াহ'লে আমি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সেই ফুল বা গছৰ যিখিনি মাটি সেইখিনি সলনি কৰি থাকিব লাগে সল সলনি কৰি থাকিব লাগে যাতে তেওঁলোকে কোনো যাতে সলনি কৰি থাকিব লাগে যাতে তে সলনি কৰি থাকিব লাগে যাতে মানে তেওঁ সেই গছবোৰে লহ্ পহ্কৈ বাঢ়ি উঠে যথাসময়ত সাৰ পানী দিব লাগে আকৌ যিহেতু গছবিলাকক সূৰ্যৰ পোহৰৰ দৰকাৰ ৰ'দৰ পোহৰ দৰকাৰ গতিকে তেওঁলোকক মাজে সময়ে যে ৰ'দৰ পোহৰলৈ উলিয়াই দিব লাগে যাতে তেওঁলোকে সেই সালোকসংশ্লেষণৰ জড়িয়তে নিজৰ খাদ্য় দিনৰ ভাগত খাদ্য প্ৰস্তুত কৰিব পাৰে